পাঁচখন ডিষ্ট্রিক্টৰ নাম হ'ল বাক্সা বিশ্বনাথ শোণিতপুৰ লখিমপুৰ আৰু ডিব্ৰুগড় এনেইটো আমাৰ অসমত ত্ৰিছখন জিলা পোৱা যায় তাৰে পাঁচখনৰ বিষয়ে যিহেতু সুধিছে সেইকাৰণে পাঁচখনৰ বিষয়ে ক'লোঁ